এয়া প্ৰত্যাহ্বান বুলি ক'লে মোৰ জীৱনত সেনে তেনেকুৱা একো প্ৰত্যাহ্বান অহা নাই কাৰণ মই পঢ়া শুনাও ধুনীয়াকৈ কইল্লু বিয়া বাৰু হ'লোঁ কিন্তু সেই মানে বিয়াৰ পিছততো মই খুব ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ নোহোৱা নহয় এই তেতিয়া তাৰমানে এওঁক গভমেণ্টে হেৰি ডেৰাডুনত পঠাইছিল এটা এই ক'ৰ্ছ কৰিব তাৰপাছত সেইখিনি সময়তে মোৰ মানে এটা মানে কি আৰু মই মই প্ৰেগনেণ্ট হ'লোঁ হোৱাৰ পিছত ইয়াতে ডাক্টৰক দেখালোঁ এওঁ নাই দেখোৱাৰ পিছত ইয়াতে মই চংগীতা ডাউকাক দেখাইছিলোঁ তেওঁ এই কি ট্ৰিটমেণ্ট কচ্ছি তেওঁহে জানে আৰু তাৰপিছত তেওঁ মোক একো নকলাক নোকোৱাৰ পিছত ডেৰাডুনত গ'লোঁ যাই তাতে গ'ম পালোঁ যে মানে বাচ্ছাটোৰ কোনো আশা নাই আৰু মানে কি হাইড্ৰগেফালাইছ হৈছে তাৰে ডাক্টৰেতো আচৰিত হৈছে এ বহুত মানে অসমৰ ডাক্টৰকো গালি পাচ্ছি যিয়ে নহওক বহুত মানে কি হ'ল লাষ্টত আৰু শূন্য এটা লৈ বহুত ধৈৰ্য ধৰিব লগা হ'ল লাষ্ট টাইমক লগি ধৈৰ্য ধইল্লু তাৰপিছত আৰু ফলটো শূন্যই হ'ল বাচ্ছাটোও হ'ল অপাৰেছনো হ'ল তাৰপিছত আৰু তাতে শেষো হ'ল এ সেইটো মোৰ জীৱনত তাৰমানে চবতকৈ ডাঙৰ আৰু প্ৰত্যাহ্বান আৰু এইটো পাৰ হৈ হাৰ পিছত এতিয়া মই বাৰু এতিয়া ঠিকেই এতিয়া আৰু এতিয়া এটা ল'ৰা হৈছে মই পাহৰি গৈছোঁ কিন্তু সেই সময়খিনি মোৰ কাৰণে বহুত তাৰমানে জটিল আছিল আৰু তাতে আমাৰ অসমীয়া মানুহো নাই মাত্ৰ মই অক মই আকলায়ে আৰু এওঁতো ক'ৰ্ছ কৰি থাকে পঢ়ি থাকে তাৰপিছত তাৰে মানুহে কিন্তু বহুত সহায় কচ্ছি সেইটো আৰু মোৰ জীৱনত ডাঙৰ প্ৰত্যাহ্বান আৰু